অঁ এ ক'ত ঘৰ পাব মই আহিছিলোঁ ইলেক্ট্ৰিকৰ বিল দিব নলবাৰীত গোটেই পানী গোটেই চাৰিওফালে অঁ ময়ো আপোনাৰ ওলাই আহি পেলাই এতিয়া কিবাকৈ বিলটো দিছোঁ দি পেলাই এতিয়া ইয়াৰপৰা ওলাবই পৰা নাই অঁ অঁ সেইখিনি জেগাত আপুনি অঁ নাই নাই ইফালে আপুনি থানাৰ সন্মুখত আমাৰ বাটৰ চুকত বৰা ৰোডত গোটেই পানী আপুনি য'ত আছে তাতে সেইখিনি পুখুৰীটোৰ পাৰত সেইখিনিত তো আৰু বহুত পানী হয় তাকেতো এই মই আৰু আপোনাৰ এই ফুলেশ্বৰী হস্পিতালখনত যাব লগা আছিল মোৰ এই মাহীৰ চ'লি এটা আছে সেইখিনিততো আৰু গোটেই একদম এক কঁকাল পানী কেনেকৈ যাওঁ অঁ সেই নলবাৰী টাউনখনৰ কিবা সেই অঁ তাকে

কোনটো আমাৰ অ' হাজো মন্দিৰৰ দলংখন অঁ হৰি মন্দিৰৰ দলংখন অ সেইখন দলং খোলা নাই নেকি অঁ এ সেইখনেও কি হ'ব যান জঁট নকমে সেইখনত দিয়ক দিয়ক কিবাকৈ ওলাই পেলাই আহক আৰু ময়ো চাওঁ ওলাইছোঁ আৰু অলপমান ইয়ে কৰি পেলাই ওলাই যাওঁ দিয়ক দিয়ক